আচলতে যদি ক'বলৈ যাওঁ আগৰ দিনত মানুহৰ শিক্ষাৰ অৰ্হতা ইমানো নাছিল কাৰণ সেইখিনি সময়ত মানুহে অকল নিজৰ ঘৰতেই থাকি বা নিজৰ পৰিয়ালৰ মাজতেই থাকি পেলাই নিজৰ সময়বোৰ কটাই আছিল কাৰণ তেওঁলোকে শিক্ষা মা মানুহে তেতিয়া ভাবিছিলে যে ইমাননো পঢ়ি শুনি কি কৰিম সেই তেনেকৈ মানুহৰ মা মা তেনেকুৱা মানুহৰ মানসিকতাটো তেতিয়ালৈকে তেনেকুৱাই আছিল তথাপিতো যদি মই মোৰ মা দেউতাৰ ক্ষেত্ৰত ক'বলৈ যাওঁ মোৰ দেউতা যিমানেই যি নহওঁক আগৰ মানুহৰ মানসিকতা এনেকুৱা আছিল যে ছোৱালীজনীয়েনো পঢ়ি শুনি ইমান ডাঙৰ হৈ কি কাম কৰিব গতিকে ছোৱালীজনীয়ে বিশেষকৈ নিজৰ ঘৰৰ কাম কামতেই থাকি নিজৰ ঘৰুৱা কাম কিছুমান কৰি মেলি আছিলে আৰু মানুহে বেহু বহুত পঢ়িবলৈ চাবলৈ আচলতে বহুত দূৰলৈ যাবলগা হৈছিল গতিকে শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ৰ যাতায়তৰ অভাৱ আছিলে যাৰ কাৰণে তেওঁলোকে বহুত বহুত বেছি পঢ়িব পৰা নাছিলে হয় নৱম দশম শ্ৰেণীলৈকে যদি পাৰে তেওঁলোকে পঢ়িছিল আৰু সেই সময়তো মানুহৰ কাম বেছিভাগে মানুহেই খেতি বাতিৰ লগত জড়িত আছিলে সেইকাৰণে ভাবিছিলে নিজৰ সন্তানসমূহো যদি খেতি বাতিৰ লগতেই যদি জড়িত হৈ থাকে তেতিয়াহ'লে তেওঁলোকৰো সহায় হৈছিল গতিকে তেওঁলোকৰ মাক দেউতাকেও সেইটো বুলিয়েই ভাবি পেলাই এই স্কুললৈ যোৱাটোতকৈও ঘৰুৱা কাম কিছুমানত সহায় কৰাতো বেছিকৈ গুৰুত্ব প্ৰদান কৰিছিল আৰু তেওঁলোকে ভাল শিক্ষাৰ সুবিধা বুলি ক'বলৈ গ'লে ভাল শিক্ষাৰ সুবিধা এটা কাৰণেই পোৱা নাছিল কাৰণ হাতত ফলি লৈ তেওঁলোক যাবলগা হৈছিল সেই সময়ত হাতত ফলি লৈ তেওঁলোকে গৈছিল কোনোবাই সেই সময়ত চাইকেল কিছুমানৰ আছিল আৰু কিছুমানৰ নাছিল খোজকাঢ়ি স্কুল গৈছিল ফেন ফেনৰ সুবিধা নাছিল লাইটৰ সুবিধা নাছিল তেওঁলোকে কেতিয়াবা গছৰ তলতেই বহি পঢ়িবলগা হৈছিল কিন্তু সেইবোৰ সময়ৰ লগে লগে মানুহৰ চিন্তাধাৰাৰো উন্নতি হৈছে বা বৈ বৈজ্ঞানিক বা বিজ্ঞানসন্মতভাৱেও কিছুমান উন্নত হোৱা দেখা পোৱা গৈছে তেওঁলোকে আগতে যাতায়াতৰ সুবিধা হোৱা নাছিল কাৰণে তেওঁলোকৰ স্কুললৈ যাবলৈও অসুবিধা হৈছিল কাৰণ বহুত বেছি দূৰ তিনি চাৰি কিলোমিটাৰ কিছুমানৰ সাত কিলোমিটাৰ তেনেকুৱা দূৰৈৰ স্কুলবোৰলৈ গৈ আহি আকৌ যেতিয়া পঢ়াৰ সময় হৈছিল তেওঁলোকৰ ধৰ্য্য়ও নাছিল বা শৰীৰেও সিমান এটা শৰীৰৰো সিমানটো সামৰ্থ্য নাছিল যে ইমান দূৰ আহি কৰি আকৌ পঢ়াত লাগিব বা কিবা কাম কৰিব আৰু ছোৱালীৰ ক্ষেত্ৰত যদি আমি আমাৰ মাহঁতৰ ক্ষেত্ৰত ক'বলৈ যাওঁ তেওঁলোকৰ মাক দেউতাকৰ মানসিকতা এনেকুৱা আছিল ছোৱালীজনীয়ে পঢ়ি শুনিনো কি কৰিব ইমান পঢ়ি শুনি বিয়া দিবই লাগিব বা বেলেগ এজন মানুহৰ ঘৰলৈ যাবলৈ দিব লাগিব গতিকে তেওঁলোকৰ মানসিকতাটো এনেকুৱা আছিল যে ছোৱালীবোৰে নিজ ছোৱালীবোৰৰ কামটো ঘৰুৱা কামতহে আছিল আৰু বহুত দূৰ যাবলগা হোৱাৰ কাৰণে তেওঁলোকৰো তেওঁলোকৰ ছোৱালী মানুহৰ সেই সুৰক্ষাটো পোৱা নাছিলে তেওঁলোকৰ সেই নিজৰ যে নিৰাপত্তাটো সেই নিৰাপত্তাটো নোপোৱাৰ কাৰণে তেওঁলোকেও স্কুল যাবলৈ সমৰ্থ ইমান ভালপোৱা নাছিল কাৰণ কিয় বহুত দূৰ গৈ আহে যেতিয়া সন্ধিয়া সময় হয় তেতিয়া তেওঁলোকে আহে নিজকে সুৰক্ষা কেতিয়াও নাপায় নিজক নিৰাপত্তাহীন যেন অনুভৱ কৰিছিল আৰু সেই বাধাসমূহ নাইকিয়া কৰি এতিয়া এক কিলোমিটাৰৰ ভিতৰতে বিভিন্ন ধৰণৰ স্কুল কেইবাখনো স্কুল হ'ল তেওঁলোকৰ তাৰপাছত ল'ৰা ছোৱালীবোৰে ফেনৰ তলত ফেনৰ তলত গৰমৰ কোনো হেৰি গৰম নোপোৱাকৈ বা বৰষুণৰ বৰষুণৰ পৰা হাত সাৰিবলৈ স্কুলবো স্কুলবোৰ বিদ্যালয়বোৰ তেনেকৈ বনাই কৰি দিয়া হ'ল চৰকাৰেও এই ক্ষেত্ৰত বহুতখিনি সুবিধা প্ৰদান কৰিছে যাৰ কাৰণে এতিয়াৰ ল'ৰা ছোৱালীবোৰৰ সেই ধৰণৰ আৰু সমস্যাৰ সন্মুখীন হ'বলগা হোৱা নাই আৰু যাতায়াতৰ ক্ষেত্ৰতো যদি ৰাস্তা পদূলিবোৰ ইমানকৈ ইমানধৰণে উন্নত হৈছে যাৰকাৰণে তেওঁলোকৰ বহুত বেছি সময়ৰ প্ৰয়োজন নহয় এখন বিদ্যালয়লৈ যাবলৈ গতিকে সেই সুবিধাটো হোৱাৰ কাৰণে ভাল হ'ল